মই বজাৰৰ পৰা অনা বেগটো বৰ ভাল নহয় অনা দেখিবলৈতো তাত ভালেই আছিলে কিন্তু অনাৰ পিচদিনাখনেই চেইনডাল এডাল চেইন বেয়া হৈ থাকিলে আৰু দ্বিতীয় দিনাখন ল'ৰাটো স্কুললৈ নিবলৈ যাওঁতে চাইডৰখিনিৰ চিলাইটোও এৰাই থাকিলে মুঠতে বস্তুটো ইমান ভাল নহয়